স্বাস্থ্য সেৱা প্ৰণালী বুলি ক'ব লাগিলে এতিয়া আমাৰ ইণ্ডিয়াততো এনেকুৱা ধৰি লওক ইমান ফেচিলিটি নথকা বুলি নকওঁ বহুতখিনি আছে কিন্তু ক'ব গ'লে অন্য দেশৰ তুলনাত বহুতখিনি কমো আছে কাৰণ এতিয়া আমাৰ ক্ষেত্রতেই মই যিহেতু নলবাৰী জিলাত থাকোঁ আমাৰ ইয়াতে কিবা এটা হ'লে আমি এনেই নৰ্মেলি আৰু যিখন চৰকাৰী হস্পিটেল আছে তাত যাওঁ নহলে ধৰি লওক প্ৰাইভেট আছে বহুতখিনি কিন্তু আপোনাৰ বেছিকৈ যাব লাগিলে কিবা এটা অকণ আৰু বেছি হলেই আমি যাব লাগে গুৱাহাটীলৈ দৌৰিব লাগে এনে আমাৰো আগতে যিবিলাক হৈছিলে কিবাকিবি বেমাৰ আমি যাই যাই গুৱাহাটী নেমকেয়াৰতে দেখাব লাগে তাতে ধৰি লওক ভাল ফেচিলিটি পাওঁ আমি যথেষ্টখিনি ফেচিলিটিয়েই পাওঁ কিন্তু অলপ বেছি ডাঙৰ কিবা এটা বেমাৰ হ'লেতো আমি ইয়াতে সিমান এটা ফেচিলিটি নাপাওঁ যিটো ধৰি লওক আমাৰ ইণ্ডিয়াৰ বাহিৰত যাই যাই দেখাব লাগে সেনেকুৱাই আৰু এতিয়া বেলেগ দেশৰ লগত তুলনা কৰিব গ'লে আমাৰ ইয়াত অলপ ফেচিলিটি কম নথকা নহয় আৰু